বিশেষকৈ মই ঠাণ্ডাৰ দিন বা যিটো আমি শীত ঋতু বুলি কোৱা হয় তেনেকুৱা সময়ত মানে ভ্ৰমণ কৰাতো পচন্দ কৰোঁ মেইনলি আপোনাৰ অক্টোবৰৰ পৰা ফেব্ৰুৱাৰীৰ পৰা মাৰ্চলৈকে যিটো টাইম পিৰিয়ড থাকে সেইটো মানে বেছি প্ৰিফাৰেবল হয় মোৰ কাৰণে কিয়নো সেইটো টাইমত বৰষুণৰ মাত্ৰাটোও কমি যায় যাৰ ফলত যাতায়ত বা অন্য ধৰণৰ পানীৰ সমস্যাসমূহ বহুখিনি মানে কমি যায় সেইখিনি সময়ত আৰু যিহেতু মানে ৰ'দৰ উত্তাপটোও কম হয় প্ৰায় মানে ভাৰতবৰ্ষৰ মানে সকলো ঠাইতে সেইখিনি টাইমত যিহেতু উইন্টাৰৰ ছিজন বা শীত ঋতু হিচাপে জনা যায় নবেম্বৰ ডিচেম্বৰ এইখিনি টাইমত এইখিনি টাইমত মানে ট্ৰেভেল কৰাতো মই যথেষ্টই পচন্দ কৰোঁ